হয় হয় কওক

নহয় সেয়ে বাইদেউ সেয়ে আপোনাক মই জনাবলে বিচাৰিছোঁ যে প্ৰথম দোষটো হৈছে আপোনাৰ এ পি ডি চি এলৰ

বা তেনেকৈ চোৱাগে নাই বাৰু সেইটো কি কয় আগন্তটোক পৰ্যায়ত কি কয় সেইবিলাক গোটেইখিনি চোৱা চিতা কৰা হ'ব এতিয়া মানে কথাটো কি হ'ল আপোনাৰ ধৰি লক কি কয় প্ৰথম কথাটো হৈছে কাৰেণ্টৰ প্ৰব্লেমটোৰ কাৰণে অকণমান দিগদাৰ হৈ হৈছে সেই তাৰ কাৰণে আমি

হয় বাইদেউ

এতিয়া তেওঁক অভিযোগ দিয়া কি কয় তেওঁলোকে ওপৰ ফালৰ পৰা তেনেকে একো নিৰ্দেশ অহা নাই এতিয়া তেওঁলোকে যদি একো নকৰে বাইদেউ আমাৰ হাততনো কি আছে আপুনি নিজে চাওঁক না আমিতো এজন কৰ্মচাৰী হে নহয় জানো বাৰু

এতিয়া এখনটোক আপোনাৰ ধৰি লওক কয় যিমানখিনি আমি কৰিবলগীয়া হৈছে সেইখিনি কৰিয়ে আছোঁ এতিয়া ওপৰ ফালৰ পৰাও আপোনাৰ ধৰি লওক কয় যি প্ৰেছাৰ দিবলে আছে তেনেকে প্ৰেচাৰ দিয়ে আছোঁ

ক'বলৈ কাৰণ কেলে কি কয় একেটা ৱাটাৰ চাপ্লাই পায় কি কয় আপুনিও পানী খাই আছে ময়ো পানী খাই আছোঁ আজি আপোনালোকৰ ঘৰত পানী নাপাওঁ বুলি ক'লে মোৰ ঘৰতো পানী নাই নে কি কয় সেই সেয়ে বাইদেউ

এতিয়া ওপৰ মহলাৰ পৰা ফালৰ পৰা মানে কি কয় একো তেনেকে একো জবাব অহা এ নাই এতিয়া কি কম আপোনালোকে নিজক পাৰিলে আপোনালোকে এটা কাম কৰিব বাইদেউ মোৰ ফালৰ পৰা লাগিলে মোৰ ফালৰ পৰা যি ষ্টেম্প ছিল বা স্বাক্ষৰ যদি মই কৰিবলগীয়া হয় আপোনালোকে যদিহে বেয়া নাপায় মোৰ ফালৰ পৰাতো মই ধৰি লওক কি কয় যিমানখিনি কমপ্লেইন কৰিবলগীয়া আছে মই কৰি আছোঁ যদিহে আপোনালোকে বেয়া মই কথাটোহে কৈছোঁ দেই আপোনালোক মই অনুৰোধ হে কৰিছোঁ যে এইটো দাবি জনোৱা নাই যে আপোনালোকে এইটো কৰক বুলি মই এটা মই অনুুৰােধ হে জনাই যে আপোনালোকে পাৰিলে এই আমাৰ যিটো আপোনাৰ কি কয় নাজিৰা জলসিঞ্চন বিভাগ আছে তাত আপোনালোকে এখন এপ্লিকেশ্যন দি পেলাই

তাত বাৰু ময়ো ময়ো চহী থাকিব ময়ো ষ্টেম্প চিল থাকিব তাত আপোনালোকে একো চিন্তা নকৰিব কাৰণ কেলে মোৰ নিজেও আপোনালোকৰ নিচিনা একে ভুক্ত ভোগী অঁ তেনেকে এখন যদি দি দে লাগিলে ময়ো লগত যাম আপোনালোকৰ লগত তেনেকে দিলে তাৰমানে ধৰি লওক কিবা এটা ভাল হ'ব নেকি মোৰ উপায় মতে কাৰণ কেলে মোৰ ফালৰ পৰা মই যিমানখিনি ক'বলগিয়া আছে মই কৈছোঁ এই যিমানখিনি ঠেলিবলগীয়া ঠেলিয়ে আছোঁ

নেকি কয় বাইদেউ হয় বাইদেউ হয় বাইদেউ মই সেই হয় বাইদেউ মই সেই ক'লো আজি আপোনালোক ঘৰত পানী নাই মান মোৰ ঘৰতো পানী নাই নে কি কয় কাৰণ কেলে একেটা ৱাটাৰ ছাপ্লাইয়ে পানী খাই আছো আমি নে কি কয় তাকে চাঁওক আৰু আপোনালোকে কি কয় আলোচনা কৰিব মই বাকী আপোনাৰ কি কয় পাৰিলে আপোনালোকে কালিলে মানে গুচি আহিব মই ঘৰতে থাকিম অঁ হয় হয়

অঁ অঁ কেইজনে পাৰে কাৰণ কেলে ধৰি লওক কি কয় চবেই সকলোৱে আকৌ একেটা এটা মত নিদিয়েতো আপুনি এশাৰ কথা ক'ব তেওঁৰ এশাৰ ক'ব মই কেলে যাম বা আপুনিও বাৰু কোনোবাই এজনে ক'ব কি কয় এইটো তাৰ তেওঁৰ কাম আহে এইটো আমাৰ কাম নহয় নয় তেনেকুৱা কিছুমান প্ৰশ্ন আহে নেকি বাইদেউ অঁ অঁ সেই অঁ সেইটো কাৰণে আপোনালোকে এটা কাম কৰিব যে আপুনি নিজে এইটো অনুৰোধ জনাইছো আপুনি যেইকেইজন পাৰে পাৰিলে আহিব আমাৰ ঘৰতে কি কয় আলোচনা কৰিম চাহ এ কাপো খাম ধুনীয়াকে আলোচনা কৰি পেলাই যে আমাৰ এই সমস্যাটো কেনেকে সমাধান কৰিব পাৰোঁ তেনেকে কৰি পেলাই এখন এই আলোচনা কৰ্মে আপোনাৰ মিটিং হিচাপে আপোনাৰ কৰি পেলাই তাৰ পৰ্যাপ্ত সকলোৱে যদি সমৰ্থন জনায় তেতিয়া আমি পৰৱৰ্তী কি কয় পৰ্যায়লৈ আমি আগবাঢ়িম

বাইদেউ আপুনি মই কাইলে দিনৰ দিনটো আছোঁ বুলিয়ে ধৰি লওক আপুনি যিটো সময়তে আহে আপুনি মোক সেইটো সময়তে পাবহি অঁ খালি আপুনি কি কয় কেইজনমান ব্যক্তিক মানে মানে গণমান্য ব্যক্তিক লৈ আহিব কিছুমানে ধৰি লওক কি কয় এনেই হাই হুলস্থুল কৰা ব্যক্তি নহয় আৰু ধৰি লওক নে কি কয় জনা শুনা ব্যক্তি কেইজনমানক লৈ আহিব হয় হয় ঠিক আছে হ'ব বাইদেউ অঁ ঠিক আছে বাৰু